অ হেল্ল' হেল্ল' অ ভণ্টি এ আমাৰ লগৰ বোৱাৰী কেইজনীমান ওলাইছে এই নৰসিংহ আশ্ৰমত যাবানে অ আমাৰ ইয়াৰ পৰা ওলাইছে আঠ নজনীমান বোৱাৰী তুমি যদি যোৱা তুমি মোক ক'লটো কৰি পেলাই মোৰ ঘৰলৈ আহিবা নিকি অ অ গাড়ীখন ঠিক মানে গোটেইবিলাকে একে ঠাইতে লগ লাগি পেলাই তেতিয়া যাব পাৰিম ন' মোৰ ফাল মোৰ ফালে অহাৰ কথা কৈ আছোঁ আটাইবিলাকে ওলাই আপোনাৰ ঠাইতে যাম আৰু আৰু কেইজনীমান বিচাৰি লগ গোটাই লওক তেহে গাড়ীখনত অ আৰু এই আশ্ৰমত নামো আছে নাম কীৰ্তন চলিব সেয়া শনিবাৰ দিনাখন অ মোকে নাম দিব কাৰণে মাতি আছে মোৰ লগৰ কেইজনীয়ে

অ অ অ ভাল ভাল চাই পেলাই তিনি চাৰিজনীমান ল'বা লাগে লাগে কোলাৱে কোঁচতে কোলাতে বহি বহি যা ল'ম আৰু বহুৱাই ল'ম কোলাই কোলাই তে তেও লৈ যাবি অ বাও হ'ব দে ডাঙৰ গাড়ী ল'লেও লম নল'লেও মানে লাগে সৰু সৰু বোৱাৰী চাই চাই কোলাত বহুৱাই ল'ম হা অ কষ্টই মষ্টই যাম অ অ অ অ বহুত বহুত অ বহুত দূৰৈৰ পৰা আহে

অ অ